আমাৰ গ্ৰাম্য সমাজৰ বৰ্তমান যুৱক যুৱতী সকলে শেহতীয়া হিচাপে নৃত্য প্ৰদৰ্শনৰ আৰম্ভনি কৰি চলিছে যেনেকৈ আমাৰ অসমীয়া মানুহবোৰৰ জাতীয় উৎসৱ বিহু বিহুত সিহঁতি উপনত হৈছে আগবাঢ়ি গৈছে নিজস্বমতে প্ৰত্যেকৰে এটা উন্নত মানদণ্ড আছে মনৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ ভাৱ আছে যিটো সবৰ সবৰে এটা নিজস্ব সম্পত্তি বুলি ক'লেও ক'ব পৰা যায় তেনেকৈ নৃত্য প্ৰদৰ্শনক আগবাঢ়ি যোৱাটো সবে সমাজৰ মানুহবোৰে সকলোকে মানদণ্ড হিচাপে আগবাঢ়ি যাবলৈ সবে কয় কাৰণ নৃত্যও এনেকুৱা এটা প্ৰতিভা যিটো সবেই সবৰ ওচৰত নাথাকে হ'লেও সকলো যা যুৱতীবোৰে বিহু উ উপনীত হৈছে লগতে ময়ো না নৃত্যৰ প্ৰতি অতি আগ্ৰহিত স্কিলৰ যেনে দক্ষতা দক্ষতা ওপৰত আগবাঢ়ি যোৱাটো নিজস্ব এটা প্ৰতিভা যিটো প্ৰতিভা স সবৰ নাথাকিলেও সকলোৱে আগবাঢ়ি যোৱাটো বিচাৰিব লাগে আৰু কাৰণ পদক্ষেপ এই লোৱাটো ভাল যেনেকুৱা সকলোৰে এটা সংস্কৃতিক সংস্কৃতিক নৃত্য আছে যেনেকৈ কথকলি মণিপুৰী দেউৰী বিহু পাঞ্জাৱী সকলোৰে এটা এটা নিৰ্দিষ্ট সংস্কৃতিক নৃত্য আছে সেই নৃত্যৰ আগবাঢ়ি যাব লাগে কাৰণ সবৰে নৃত্যৰ মুদ্ৰা আছে মুদ্ৰাৰ লগে লগেও নৃত্য কৰি যাব লাগে প্ৰত্যেক মুদ্ৰাৰে অংগী ভংগী ভাও ভাৱৰীয়াসকলেও নৃত্য আছে নৃত্য প্ৰদৰ্শন অতি সহজ কথাও নহয় লগতে দক্ষতা এইটো থাকিলে আগবাঢ়ি যোৱা এটা উপনীত মনৰ ভাৱ লৈ আগবাঢ়ি যাব পৰা যায় লগতে সেই পদক্ষেপ লোৱাটো উচিত কাৰণ তেনেকৈ মানুহে উন্নত মানদণ্ডৰ চিহ্নিত চে চিত্ৰ বা নিজকে কলা কৃষ্টি কলা কৃষ্টি নৃত্য় কলা শিল্প বুলিও জনা যায় যিটো সেই বিষয়ত উপনীত নিজকে কৰিব পাৰে যেনেকৈ আজিকালি কম্পিউটাৰ বা টেলিভিশ্যন হওঁক সেইভোৰ মণিটৰ সেইভোৰতো নিজকে প্ৰকাশিত কৰিবৰ কাৰণে আগবাঢ়ি যোৱাটো উচিত লগতে নিত্যত সামাজিকভাৱেও নিজকে উপনীত কৰিব পৰা যায় আৰু বয়সস্থ গাভৰু ডেকা বুলিবলৈ কোনো কথা নাই তেনেকুৱা আগবাঢ়ি যাবলৈ কাৰণে নিজৰ মনটোৰ ওপৰত কথা মনটো যদি নিজৰ দক্ষতাটো থাকে নিজৰ প্ৰতিভা থাকে তেনেকৈ আগবাঢ়ি যোৱাটো অতি সহজ হৈ পৰে লগতে কাৰণ দক্ষতা নৃত্য নৃত্য ওপৰত আজিকালি ছিৰিয়েল চিনেমা টেলিভিশ্যন টি ভি অনেক ধৰণৰ টি ভি ছিৰিয়েল চিনেমাবোৰ ওলাই পতি প্ৰতিক্ষেপ লোৱাটো উচিত লগতে প্ৰকাশিত কৰিব লাগে গান গানবোৰ বিভিন্ন ধৰণৰ আধুনিক সাংস্কৃতিক ভক্তিমূলক গীতৰ ওপৰত নাচি পেলাই নিজৰ প্ৰতিভাটো আগবঢ়াব লাগে নিজৰ দক্ষতাটো আগবঢ়াব লাগে কাৰণ নিজক পৰীক্ষা কৰি চাই নি নিৰ্দিষ্টমতে নিকৃষ্টভাৱে অনা অনাগত দিনবোৰ নিজে যাতে ভালকৈ পাৰ কৰিব পৰা যায় নিজৰ দক্ষতাটো চিনি পায় মানুহে আপোনাক আপুনি সেইটোৰ মতে নিজকে কি বুলি পৈণত কৰিব পাৰে সেইটোৰ ওপৰত নিজক পদক্ষেপ লৈ নৃত্য এনেকুৱা এটা যি আমাৰ অসমীয়া মানুহবোৰৰ কাৰণে বিহু বিহু বিহুটো আমাৰ তিনিটি বহাগ বিহু কাতি বিহু মাঘৰ বিহু বহাগ বিহুত ঢোল পেঁপা গগণা অনেক ধৰণৰ সাজ সঁজুলি লগত সাজ পোছাক অনেক ধৰণৰ বিহুৱান মানুহৰ ঘৰত গৈ নাচিবলৈ যায় ৰঙালী বিহু বুলি জনা যায় বহাগ বহাগ বিহুটোক বহাগ বিহুক সকলোৱে নাচি বাগি বিহুৱান খাই ঢোল পেঁপা গগনা দি মনোৰঞ্জন ধেমালি কৰি ফুৰে লগতে